অঁ অঁ অঞ্জনা নিকি বাৰু অঁ মই তোমাক কথা এটা ক'ব খুজিছোঁ অঁ

মই এতিয়া সুবিধা বিচাৰিছোঁ মোৰ মানে এই ঘৰখনৰ পৰা আঁতৰি গৈ ক'ৰবাত এটা এডোখৰ ঠাইত থাকি কেনে মানে

কথাবিলাক কৈছোঁ আৰু তুমি মোক অতি সোনকালে কিবা এটা সুবিধা কৰি দিয়া তুমি কৰাম এতিয়া মানে

মই এতিয়া ঘৰতে আছিলোঁ মানে বুঢ়াটোৰ লগতে আছোঁ এতিয়া বুঢ়া

মই নিজে কৰি মেলি যিখিনি পাওঁ খাং কৰোঁ মেলোঁ তেতিয়া মানে মোৰ এইডোখৰ ঠাইতে থাকিও আমনি লাগিছে আৰু মই বেলেগত গৈ আৰু মানে কিবা এটা সৰু মোৰ নিজৰ জীৱনত সুবিধা এটা বিচাৰিছোঁ আৰু তাৰ মানে থাকি যেনে

তাত কিবা এটা মোৰ মনে জানি কিবা এটা খুলি মেলি মই আৰু মোৰ জীৱিকা উপাৰ্জনটো কৰি খাম বুলি মই আশা কৰিছোঁ মানে সেইটোৱে তোমাক বিচাৰিছোঁ আৰু তুমি কি কোৱা এতিয়া তুমি কোৱা আকৌ মোক পাৰিবা নোৱাৰা অঁ অঁ মোৰ বুঢ়া বুঢ়ী দুজনীয়েই আছোঁ আমি এতিয়া মই বুঢ়াই মই যদি যাওঁ বুঢ়াকো লৈ যাব লাগিব আৰু বুঢ়াকটো এৰিব নোৱাৰিম আৰু মই এতিয়া বুঢ়ায়েই মই এক

আগতে কৰিছিলে এতিয়া মাজতে বন্ধ হৈ গ'ল তাৰমানে বৃদ্ধ পেঞ্চনো বন্ধ হ'ল অৰুণোদয়টো বয়সস্থ মানুহ বুলি তো লোৱাই নাই মই নিদিয়ে আৰু গোটৰ এইবোৰ গোটটো এতিয়া বয়সস্থ মানুহক নিদিয়ে সেইবিলাক মানে মানে মোৰ উপায়ে নাইকিয় হৈ গৈছে মানে এতিয়া সেইকাৰণে এই এপ্লাই কৰিম পালে মানে কোনেও কৰি দিব হয় কৰিছোঁ আছেচোন যাওঁ একো নহয়ই

সেইটো কাৰণে মই সহায় খুজিছোঁ দেই তোমাক কি তুমি নিশ্চয় কিবা এটা সুবিধা কৰি অতি সোনকালে দিয়া সেইটো অঁ বুঢ়ায়েও নেপায় একো নাই দুইজনৰ বন্ধ হৈ গ'ল বুঢ়াৰােও নাপায় বহুত কষ্ট বি পি এল চাউলকেইটা পাওঁ মিছাই নকওঁঁ খালী বিপি এল চাউলকেইটা নো কিটো আৰু অকলে চাউলকেইটা হ'লে নহ'ব নহয়

লেটিঙো নাই এক ঘৰো নাই যদি অকণমানি নিজে জোপোহা ঘৰডোখৰি সোমাই আছোঁ আৰু এনেকে ৰান্ধি বাঢ়ি এইডোখৰ খাং আৰু ভিক্ষা কৰি অনা

মই নাথাকোঁ অত্যচাৰ কৰে সেইকাৰণে কেনেকৈ থাকোঁ বাৰু সময়ত যদি ভাত এমুঠি নেপাওঁ সময়ত যদি মাত এখাৰ নামাতে একো এটা অসুবিধা কামৰ অসুবিধা নাই ভাত এমুঠি খা বুলি নুসুধে ভাতটো বা খা বুলি নেযাচে থকা কিবা লাভ হৈছে নেকি এইটো আজিকালি যুগত আগৰ যুগ নহয় আজিকালি যুগটোৱে বেলেগ আজিকালি যে হেৰিয়া যুগ হ'ল আগৰ যুগত আদৰ সাদৰ কৰা যুগ আছিলে আজিকালিতো সেইটো যুগ নহয়

মাৰ পিট নকৰে খালী কেলে মিছা কথা নকওঁ মাৰ পিট কৰিলেতো আমাৰ ৰাইজখন আছে সমাজখন আছে সেইবিলাক নকৰে খালী

সেইবিলাকৰ ল'ৰা বিলাকৰ কথা ল'ৰা বিলাকৰ কথা ক'লে একো লাভ নাই লাগে যিয়ে নকৰক লাগে সিহঁতৰ সুবিধা খিহঁতি খাই মেলি আছে আৰু মোৰ আমাৰ যদি আজিকালি আজিকালি যদি নিদিওঁ নোখোৱাও বুলি ক'লে জোৰ জবৰস্তী কৰিবতো নোৱাৰি মোক দে মই খামে মই মাৰিমে কাটিমে মই লাগিব পাৰিম নি বৃদ্ধ অৱস্থাত সিহঁতৰ লগত

আজিকালি যুগবিলাক বেলেগ হ'ল সেইটোৰ কাৰণে মই মানে মনত অশান্তি ৰাতিয়েই দিনে মানে শান্তি পোৱা নাই নাই মোৰ থাকিও শান্তি নাই একোও খায়ো শান্তি নাই থাকি শান্তি নাই দেখাত একদম শান্তি নাই যেতিয়ালৈকে মানে

এই কৈছোঁ আউ এইবিলাক মই কৰি নাখাওঁ মানে এতিয়াও দাউৰিবলে নোৱাৰো যে ভৰি হাত বিষ কঁকালৰ বিষ চকুৱে নেদেখোঁ

বেলেগে থাকে এসাঁজ হ'লে মানে এনেই ল'ৰাই দিব বিচাৰিলেও যদি নিদিয়ে নিদিলে যদি দিয়ে মনে মনে দিয়ে বা কোনোবাই নিদিয়ে আজিকালি বা বোৱাৰীবোৰতো জানাই কেনেকুৱা বোৱাৰীয়ে যদি নিদিয়ে ল'ৰাই দিবলৈ ইচ্ছা কৰিব নি ল'ৰাই যদি নিজৰ ল'ৰাটোৱে যদি নিজৰ মাকৌ দুখ মৰম নপতীয়াই আনে কি বুজিব নেকি হে সেইটো

অঁ অঁ অঁ অঁ সেইটো অসুবিধা তাৰমানে মই সেইখিনি আৰু নে কিটো আৰু দুখ মানে ৰাতিয়েই দিনে দেহাটো মানে শান্তিত থাকিব পাৰিব লাগে বৃদ্ধ অৱস্থাত যে শান্তিয়ে নাই থকা কি লাভ আছে নেকি থাকিব নিবিচাৰো তাৰ মানে সেইটো কাৰণে মই সুবিধা এটা তোমাৰ অন্তৰ খুলি কিনে কেনে কথাটো কৈছোঁ তুমি সেইটো কাৰণে

আৰু তাৰমানে মোক হ'ব বয়স বয়স আছে আৰু নব্বৈ বছৰ বয়সত তেতিয়া কিটো আৰু কৰে বহী খোৱা চকুৰে কাণৰে নুশুনা মই এতিয়া সত্তৰ বছৰ হৈছে

অঁ